মই সৰুতে

গাইছিলোঁ মানে লোকগীত বিহুগীত গৰখীয়া গীত আইনাম বিয়ানাম তেনেধৰণৰ গীতবিলাক গাইছিলোঁ আৰু কেতিয়াবা ধৰি লওক এটা শ্ৰেণীৰ পৰা মানে এখন স্কুলৰ পৰা এখন স্কুললৈ বিদায় হওতে লোকগীত গাইছিলোঁ সেই তাৰপিছত আকৌ জাতীয় সংগীত তাৰপিছত আকৌ এই ইস্কুলত প্ৰাৰ্থনা দিয়া সেইবিলাক গীত গীতবিলাক গায়ো ভাল পাইছিলোঁ কিন্তু ঘৰৰ আৰ্থিক অৱস্থাৰ অসুবিধাৰ কাৰণে আৰু সেই তেনেকেই ধৰি লওক গাই ৰ'লোঁ আৰু এই বহলকে ধৰি লওক গাবলে ওলাই যাব নোৱাৰিলোঁ আৰু

তাৰপিছত বিহুৰ কীৰ্তনবিলাক গাইছিলোঁ যেনে সৰু সূতাৰ চেলেং গা কৰে হেৰেং আকৌ বাই ঘুনুচা হৈ এনেকুৱাবিলাক গান গাইছিলোঁ ভালো লাগিছিলে কিন্তু সেই শৈশৱৰ গানবিলাক শৈশৱতে মৰহি গুচি গ'ল কিন্তু সেইবিলাক ইমান হৈ নুঠিলে তাৰ বিহুনাম তেনেকে আমি ধৰি লওক আমাৰ চেমনীয়া ল'ৰাবিলাকৰ লগত মাজুলীত বিহু মাৰিছোঁ মাৰিছোঁৱেই আকৌ লখিমপুৰলৈ গৈ লখিমপুৰতো আমি বিহু বিহু মাৰিছিলোঁ একেলগে নাচিছিলোঁ বাগিছিলোঁ কিন্তু বেছি ভালপোৱা গীতৰ ভিতৰত মোৰ আছিলে লোকগীত লোকগীত এহে লোকগীত এইটো হেৰি স্কুলত সেই বিদায়ৰ সময়ত গাইছিলোঁ শ্যামকানু দূৰৈ হৈ নাযাবা এইটো গান মানে লোকগীত গাইছিলোঁ কিন্তু কাৰণ লোকগীতটো মানে সেই জোখতকে অন্য গীততকে বেছি ভাল লাগে আৰু ধৰি লওক মহেন্দ্ৰ হাজৰিকাৰ এইটো কি গীত বুলি কয় আধুনিক আধুনিক গীত গায় নেকি গানটো ধৰি লওক মনত পৰোঁ পৰোঁ কৰে আকৌ নপৰাও হৈ যায় এনেকুৱা আকৌ মানে সংগীতা ভট্টাচাৰ্যৰ গান এইবিলাকো ধৰি লওক গাইছিলোঁ দুই এফাঁকি কিন্তু এতিয়া ধৰি লওক সময়ৰ সোঁতত পাহৰি আহিছোঁ আৰু তাৰপিছত সেই বেছিভাগ লোক লোক লোকগীততকে অন্য গান সিমান ভাল নাপাইছিলোঁ লোকগীতৰ এই মোৰ অতি শ্ৰেষ্ঠ আছিলে আৰু লোকগীতকে বেছি ভাল পাইছিলোঁ আৰু কিছুমান বি বিহু গান বিহু গানটো ভাল পাইছিলোঁ বিহু বিহু গানত নাচিছিলোঁ বাগিছিলোঁ ফূৰ্তি কৰিছিলোঁ সৰু থাকোঁতে আমি তেতিয়া গৰু গৰু ৰাখোঁতে বেছিভাগ বেছিভাগ হেৰি গাই গাইছিলোঁ